হয় জতুৱা ঠাঁচ মই পঢ়িছোঁ যিহেতু আমি মই অসমীয়া মাধ্যমত পঢ়ো গতিকে তাতেও আমাক শিকাইছে আৰু ঘৰতো এইবিলাক শুনে শুনিবলৈ পাই থাকা যা পাই থকা যায় গতিকে তাৰে ভিতৰত কেইটামান মোৰ প্ৰিয় হৈছে আকাশত চাং পতা আকাশত চাং পতা মানে অস্বা অস্বাভাৱিক কল্পনা কৰা মানে যিবিলাক মানুহে অস্বাভাৱিক কল্পনা কৰে আৰু আটোম টোকাৰি মানে পৰিপাটিকৈ ৰখাটোক আটো আটোম টোকাৰি বুলি কয় নপতা ফুকন নিজকে মানে যিবিলাক মানুহে ডাঙৰ বুলি ভাৱে সেইবিলাকক নপতা ফুকন বুলি কয় অজীন পাতকী মানে অজীন পাতকী মানে কাৰো লগত মিলিব নোৱাৰা তাৰ পিছত এলা পেচা এলা পেচা মানে সামান্য মানে কিছুমান মানুহক আমি সামান্য বুলি ভবা যায় গতিকে সেইটোক এলা পেচা বুলিও কয় তাৰ পিছত চকুৰ মণি মানে অতি মৰমৰ তাৰ পিছত চকুৰ কূটা শত্ৰু শত্ৰু বিলাকক চকুৰ কূ চকুৰ কূটা বুলি কোৱা হয় তাৰ পিছত পেট কুলি যিবিলাক মানুহে পেটত কথা ৰাখি থয় সেইবিলাকক পেট কুলি বুলি কয় পেট মচা পেট মচা মানে নুমলীয়া মানে ঘৰৰ মানে যিটো মানে নো নুমলীয়া সেই সৰু সেইটোক নুমলীয়া বুলিও কয় তাৰ পিছত খাই পাত ফলা মানে অশলাগী অকৃতজ্ঞ মানে যিবিলাক মানুহে খা মানুহ উপৰা উপকাৰ কৰিলেও সেই সেইবিলাকে মানে নাম নলয় গতিকে শলাগি নলয় শলাগি নলয় গতিকে সেইবিলাকক খাই পাত ফলা বুলি কয় তাৰ পিছত ধোদৰ পচালি পচ ধোদৰ পচলা মানে এলেহুৱা এলেহুৱা মানুহ বিলাকক ধোদৰ পচলা বুলি কয় তাৰ পিছত বগলী ভকত বগলী ভকত মানে বাহিৰত সৎ কিন্তু ভিতৰি যিবিলাক মানুহ অসৎ অসৎ সেই বিলাক প্ৰকৃতিৰ মানুহক বগলী ভকত বুলি কয় তাৰ পিছত মাটিৰ মানুহ মাটিৰ মানুহ মানে সহজ সৰল মানুহ বিলাকক মাটিৰ মানুহ বুলি কয় তাৰ পিছত হাত দীঘল হাত দীঘল মানে ক্ষমতাশালী প্ৰতিভাশালী যিবিলাক মানুহ ক্ষমতাশালী সেইবিলাকক কয় তাৰ পিছত বাট কুৰি বা বাট কুৰি বা মানে বহুত দুৰ খোজ খোজকাঢ়ি অহা বা যোৱা সেই সেইটোক কয় বাট কুৰি বা বুলি তাৰ পিছত যমৰ যাতনা যমৰ যাতনা মানে যাক কঠোৰ শাস্তি দিয়া হয় কঠোৰ শাস্তিটোক যমৰ যাতনা বুলি কয় তাৰ পিছত কাণ সমনীয়া কাণ সমনীয়া মানে একে একে বয়সৰ সমনীয়া ল'ৰাবিলাকক কয় তাৰপিছত কাণ কটা কাণ কটা মানে নিলাজ মানে অতি দুষ্ট যিবিলাক ল'ৰা সেই বিলাকক কাণ কটা বুলি কয় তাৰ পিছত জয়দেউ কাকূতি জয়দেউ কাকূতি মানে বহুত অনুগ্ৰহ অনু অনুন বহুত মানে কাবৌ কাবৌ কোকালি সেইটোক কয় তাৰ পিছত চুক ভেকুলী চুক ভেকুলী মানে সম্পূৰ্ণ অনভিজ্ঞ মানুহ মানে যিবিলাকে মানে বাহিৰৰ খবৰ নাৰাখে সেইবিলাকক কয়